আমি ইতিহাসৰ কথা ক'বলৈ গ'লে আমি ইতিহাসৰ কথা ক'বলৈ গ'লে বহুত আছে ইতিহাস আমি ক'ব আমি পঢ়ি আমি শেষ কৰিবলৈ নোৱাৰোঁ ইতিহাসে আমাক বহুত কথাৰ উমান দিয়ে বহুত কথা আমি গম পাওঁ ইতিহাস আমাৰ জীৱনৰ অংগ নহয় অংশ নহয় ইতিহাস আমাৰ জীৱনৰ অংশ নহয় আমিহে ইতিহাসৰ অংশ ইতিহাস সেইকাৰণে সংৰক্ষণ কৰাৰ দৰকাৰ আছে ইতিহাসবোৰ আমাৰ এনচেষ্টাৰবিলাকে সংৰক্ষণ কৰি থোৱাৰ কাৰণে আমি আজি সেই ইতিহাসবোৰ ইতিহাসৰ পাঠবোৰ আমি লুটিয়াই চাবলৈ পাৰোঁ আমি সেইবোৰ পঢ়ি থাকিবলৈ পাৰিছোঁ আৰু আমি ইন ফিউচাৰ আমি পঢ়ি থাকিব পাৰিম সেই ইতিহাসৰ পৃষ্ঠাবোৰ সেই ইতিহাস সেই ইতিহাসৰ সেই অতীতত হৈ যোৱা কিছুমান ঘটনা কিছুমান কিছুমান ঘটনাই আমাক বহুত বেছি অনুপ্ৰাণিত কৰে সেই ইতিহাসৰ ঘটনাবোৰ কেনেকৈ হৈছিলে কি হৈছিলে কাৰ কাৰ মাজত হৈছিলে সেইবিলাক যদি আমাৰ যদি নাথাকিলে হয় আমাৰ যদি লিখিত কোনো ধৰণৰ যদি আমাৰ যদি লিটাৰৰী চ'ৰ্চ কোনো ধৰণৰ নাথাকিলে হয় তেতিয়াহ'লে আমি আজিও গম নাপাওঁ সেই সেইবিলাকে আমাক বৰ্তমানৰ লগত কেনেকৈ মিলাই খাপ খুৱাই আমি চলিম কেনেকৈ ভৱিষ্যতে আমি কি কৰিম আৰু আৰু বৰ্তমানো আমাৰ ইতিহাসৰ লগত জড়িত কিছুমান বস্তু বস্তু যেনেকুৱা মিলিটেৰী টেকটিক্স মিলিটেৰী টেকটিক্সৰ কথা যদি মই কওঁ ইতিহাস মিলিটাৰী টেক্টিক্সৰ কথা যদি কওঁ ইতিহাসহে আমাক জানিবলৈ দিয়ে যে মিলিটেৰী টেকটিক্স সেই সময়ত কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হৈছিলে সেইবিলাক মিলিটেৰী টেকটিক্ছ বৰ্তমানেও ব্যৱহাৰ হয় আমি যদি কওঁ মেডিয়েভেল পিৰিয়ডৰ কথা যদি কওঁ মেডিয়েভেল পিৰিয়েডৰ মেডিয়ভেল পিৰিয়ডৰ চুলতান চুলটান ফাৰ্ষ্ট বংশ আছিলে ডাইনেষ্টি আছিলে চুলতান ছাল্টানেছ যেতিয়া যেতিয়া ছাল্টানেট যেতিয়া আছিলে ছাল্টানেটৰ পিছত আমাৰ আহিলে ছাল্টানেটৰ পিছত আমাৰ আহিলে ছাল্টানেটৰ পিছত আমাৰ আহিলে মোগল বংশ মোগল ডাইনেষ্টি মোগল ডাইনেষ্টি সেই মোগলৰ পৰাক্ৰমী ৰজা আকবৰৰ মিলিটেৰী টেকটিক্স মোগলৰ মিলিটেৰী টেকটিক্স বাবৰে কেনেকৈ পানীপথৰ যুদ্ধত জয় হৈছিলে ইব্ৰাহীম নদীৰপৰা সেইবিলাক সেনেকুৱা বহুতো উদাহৰণ আমাৰ ওচৰত আছে তাৰপৰি আমাৰ অসমৰে আহোম কিংডম আহোমৰ সেনাবাহিনী বহুত বেছি কম আছিলে কিন্তু তেওঁলোকে বহুত পৰাক্ৰৰ্মী আছিল যদিও সংখ্যাত তেওঁলোকৰ সংখ্যাত তেওঁলোকে সংখ্যালঘূ আছিল তেওঁলোকৰ সংখ্যাত বহুতো কম আছিলে সৈন্য বাহিনী সেইকাৰণে আহোমৰ সেনাপতি আহোমৰ সেনাপতি লাচিত বৰফুকনে সেই সময়ত চল বল কৌশলৰে তেওঁ তেওঁ তেওঁ বহুত বেছি কৌশলী আছিলে তেওঁ তেওঁ চল বল কৌশলৰে যে কি কৰিলে এটা গড়ৰৰ নিৰ্মাণ কৰিলে গড় নিৰ্মাণ কৰিলে গড়ৰৰ নিৰ্মাণ কৰাৰ লগে লগে কি হ'ল আমাৰ স্থল বাহিনীখিনি যেতিয়া মোগলৰ স্থল বাহিনী স্থলৰ যিখিনি স্থল সেনা সেনা আছিল স্থলৰ সেনাখিনি আহিবলৈ নোৱাৰিলে সেনেকৈ স্থলসেনাখিনিক ৰোধ কৰিলে আৰু নেভি দি তেওঁলোকে মানে যুদ্ধখন জয় কৰিলে কাৰণ কি অসমৰ নেভি যোনটো নেভি নেভি আছিলে সেইবিলাক বহুত বেছি পৰাক্ৰমী আছিলে আৰু মোগলৰ কেভেলৰীমেনবিলাক বহুত বেছি পৰাক্ৰমী আছিলে এইকাৰণে কাৰণ তেওঁলোকে আফগানিস্থান আফগানিস্থান আদিৰপৰা তেওঁলোকক অনা হৈছিলে ঘোঁৰা চৰা এইবিলাক আফগানিস্তান এইবিলাকৰপৰা আনিছিলে কাৰণ ঘোঁৰাবিলাক আমাৰ ইণ্ডিয়াৰ ঘোঁৰা আমাৰ ভাৰতৰ ঘোঁৰা ভাল নহয় এইকাৰণে কাৰণ কাৰণ কিয় ঘোঁৰা ঘোঁৰা হ'ল গ্ৰাছলেণ্ডৰ জেগাৰ বস্তু গ্ৰাছলেণ্ড জেগাৰ জন্তু আমাৰ আমাৰ ভাৰতবৰ্ষখন হৈছে আমাৰ অসমখন হৈছে ফৰেষ্ট লেণ্ড ফৰেষ্ট লেণ্ড তো আমাৰ ইয়াৰ হাতী হাতী আমাৰ ইয়াৰ বহুত বেছি ভাল হয় তো সেইকাৰণে তেওঁলোকৰ ঘোঁৰা বাহিনীক তেওঁলোকে ৰোধ কৰিবৰ কাৰণে স্থলসেনা সেনাবাহিনীক তেওঁলোকে লগ ৰোধ কৰিব কাৰণে গড় আদি নিৰ্মাণ কৰিছিলে আৰু নেভি দি যুদ্ধ কৰিছিল আৰু সেনেকৈয়ে বহুত বেছি বুদ্ধি বা ই লগাই তেওঁলোকে যুদ্ধ জয় কৰিবলৈ সমৰ্থন হৈছিলে সমৰ্থ হৈছিলে আৰু তেওঁলোকে আৰু এনেকুৱা বহুতো উদাহৰণ আমাৰ ইয়াতে আছে বহুতো উদাহৰণ দাঙি ধাৰিবলৈ বহুতো উদাহৰণ আছে আমি বৰ্তমানৰ লগত আমি বৰ্তমানৰ লগত আমি সেইবিলাক আমি মিলিটেৰী টেকটিক্স এইবোৰ আমি এতিয়াও আমি সেইবিলাক মিলিটেৰী টেক্টিক্স এতিয়াও আমাৰ সেনাবাহিনী ইউজ কৰে বা ব্যৱহাৰ কৰি থকা আমাৰ দেখা যায় লগতে বিশ্বত ক'ত ক'ত কি কি কেনেকুৱা ধৰণৰ যুদ্ধ বা বিগ্ৰহ হৈছিলে সেই যুদ্ধ বিগ্ৰহৰ তাৰ ফলাফল কি আছিলে তাৰ পৰিণতি কি আছিলে সেইবোৰৰ কথাও আমি জানিব পাৰোঁ যদি আমি যদি আমি সেই তাৰে ফলাফল বা পৰিণতিৰ কথা নাজানিলোঁ হয় তেতিয়াহ'লে আমি কেনেকৈ আগুৱাই গ'লোঁ হয় বা আমি আমাৰ অতীতক পাহৰি আমি কেনেকৈ আগুৱাই যাব পাৰোঁ আমাৰ অতীতক আমাৰ অতীত থাকি আছে সেইকাৰণে আমি আছো গতিকে আমি অতীতক আমি আগুৱাই লৈ যাবও লাগিব কিছু ক্ষেত্ৰত কিছু ক্ষেত্ৰত আমি বাদ মানা কৰি কিছু ক্ষেত্ৰত আমি বাদো দিব লাগিব কিন্তু সেই বুলিতো আমাৰ আমাৰ লগত হৈ অহা আমাৰ আমাৰ লগত হোৱা কিছুমান বস্তু আমি জানিব লাগিব আমাক আমাৰ ইয়াত যেতিয়া আমাৰ মৰ্ডাৰ্ণ এৰা আছিলে মডাৰ্ণ এৰাৰ সময়ত ব্ৰিটিছে আমাৰ অসম আমাৰ দেশখন শাসন কৰিছিলে শাসনো কৰিছিলে লগতে শোষণো কৰিছিলে গতিকে কেনে কেনে কি ধৰণৰ তেওঁলোকে ৰোল্চ এণ্ড লজ ইউজ কৰিছিলে কেনেকৈ আমাক ডমিনেট কৰি ৰাখিছিলে সেইবোৰ সেইবোৰৰ কথা আমি জনাত আমি জনাটো খুবেই বেছি দৰকাৰ এজন হিষ্ট্ৰি ষ্টুডেণ্ট হিচাপে এজন হিষ্ট্ৰী ষ্টুডেণ্ট হওক বা এজন এজন ইণ্ডিয়ান চিটিজেন হিচাপেও আমিবোৰ কিছুমান কথা আমাৰ অতীতৰ কিছুমান কথা আমি আমি আমাৰ এনচেষ্টাৰবিলাকে আমাৰ ফেচ কৰি অহা কিছুমান কথা আমি জনাটো বহুত বেছি দৰকাৰ হয় তাৰে ভিতৰত এই যুদ্ধ বৰ অন্যতম আমাৰ আমাৰ অসমখনকে যদি দেখা যাওঁ অসমখনকে মোগলে সোতৰবাৰ আক্ৰমণ কৰিছিলে সোতৰবাৰ আক্ৰমণ কৰিব কৰাৰ পিছতো মোগল জয় হ'ব হোৱা নাছিলে তেওঁলোকে পৰাজয় লাভ কৰিহে উভতিব লগা হৈছিলে আহোমসকল ইমানেই বেছি পৰাক্ৰমী আছিলে এনেকুৱা কিছুমান কথা আমি জানিব পাৰোঁ আৰু লগতে আমাৰ আহোমৰ ফাউণ্ডাৰটো আছিলে চাওলুং চুকাফা তেওঁতো সেই চীনৰপৰা তেওঁৰ চীন দেশৰ চীনৰ মুংমাও ৰাজ্যৰপৰা তেওঁ আহিছিলে চীন দেশৰ মুংমাও ৰাজ্যৰপৰা তেওঁ আহিছিলে পাটকাই পৰ্বত পাৰ হৈ এইবোৰ কথা আমি গম পাবৰ কাৰণে সক্ষম হৈছোঁ হিষ্ট্ৰীৰ কাৰণে আমাৰ ইতিহাসৰ কাৰণে আমাৰ যদি ইতিহাস নাথাকিলে হয় আমি হয়তো আমি হয়তো এই ইতিহাসবোৰ আমি গম পাব সক্ষম নহ'লোঁ হয় আৰু এটা গুৰুত্বপূৰ্ণ অতি গুৰুত্বপূৰ্ণ কথা হৈছে আমি অসমীয়াত ইতিহাসক বুৰঞ্জী বুলিও কওঁ বুৰঞ্জী বুলি কওঁ কিয়নো আমাৰ বুৰঞ্জী শব্দটো এটা টাই আহোম শব্দ টাই আৰু বুৰঞ্জী শব্দৰ অৰ্থটো হৈছে আৰু বুৰঞ্জী শব্দটোৰ অৰ্থটো হৈছে জ্ঞানৰ ভঁৰাল আৰু এই বুৰঞ্জী আৰু এই বুৰঞ্জীবোৰ আমাৰ অসমত আগতে লিখা হোৱা নাছিলে যদিওবা যদিওবা মিডিয়েভেল ইণ্ডিয়াত বা আমাৰ মেইনলোইণ্ন ইণ্ডিয়াত ইউজ লিখিছিলে আগৰপৰা যিমানো মানে আহিছিলে তেওঁলোকে আহিছিলে যেতিয়া তেওঁলোকে তেওঁলোকৰ লগত লাইটছবোৰ লৈ আহিছিলে তেওঁলোকে যদিওবা লিখিছিলে বা তেওঁলোকৰ ৰুলিং পাৰ্টীয়ে তেওঁলোকৰ ৰুলিং ডাইনেষ্টি এটা মানে মানুহে ৰাইটাৰে থাকে সেইবোৰ তেওঁলোকৰ হিষ্ট্ৰী লিখাৰ কাৰণে তেনেকুৱা আছিলে কিন্তু আমাৰ অসমত আমাৰ আহোম আহোম ডাইনেষ্টিৰপৰাহে এই লিখাটো আমাৰ লিখা মেলা কাৰ্যটো আমাৰ ষ্টাৰ্ট হয় চুহোংমুঙৰ চুহুংমুঙৰ দিনৰপৰা ষ্টাৰ্ট হয় প্ৰথমতে এই বুৰঞ্জীসমূহ লিখা হৈছিলে টাই আহোম ভাষাত টাই আহোম ভাষাত লিখা হৈছিলে তাৰ পিছত তাৰ পিছত চৰি চুহুংমুঙৰ দিনৰপৰা ষ্টাৰ্ট হৈছিলে অসমীয়া ভাষাত বুৰঞ্জী লিখাবোৰ তাৰ আগতে বেলেগ কোনোবা ৰজাই এই লিখা মেলাটো ষ্টাৰ্ট কৰিছিলে কিন্তু চুহুমুঙৰ দিনত ষ্টাৰ্ট কৰিছিলে অসমীয়া ভাষাত বুৰঞ্জী বুৰঞ্জীটো লিখাটো কাৰণ যেন সৰ্বসাধাৰণ ৰাইজে কাৰণ সকলো মানুহে অসমৰ সকলো মানুহে অসমৰ আমাৰে নেটিভ লেংগুৱেজ হৈছে অসমীয়া অসমৰ স্থানীয় ভাষা হৈছে অসমীয়াটো আমি অসমীয়া ভাষাই আমি বুজি পাওঁ আমাৰ সাধাৰণ আমাৰ অসমৰ সাধাৰণ মানুহে অসমীয়া ভাষাখিনি বুজি পায় অসমৰ সাধাৰণ মানুহে যে অসমৰ সাধাৰণ মানুহে অসমীয়া ভাষাটো যেন বুজিব পৰাকৈ এই চুহুমুঙৰ দিনৰপৰা এই অসমীয়া ভাষাত বুৰঞ্জী লিখা লিখা মেলা কৰা হৈছিলে যাতে সকলো মানুহে এই বুৰঞ্জী লিখিব বা পঢ়িব পাৰে তেনেকুৱা আমাৰ ওচৰত বহুতো তথ্য আছে বহুতো আমি সংঘাত আছে যিবিলাকৰপৰা আমি ক'ব পাৰোঁ মোৱামৰীয়া বিদ্ৰোহ মোৱামৰীয়া বিদ্ৰোহ তেনেকুৱা বহুত ধৰণৰ যুদ্ধ বিগ্ৰহ ঘাত প্ৰতিঘাট সংঘাত হৈছিলে মোৱামৰীয়া বিদ্ৰোহৰপৰা আমি এইটোৱে গম পাব পাৰোঁ যে ফৰ এক্জাম্পল আৰু উদাহৰণস্বৰূপে কৈছোঁ মোৱামৰীয়া বিদ্ৰোহৰ কথা ক'বলৈ গ'লে মোৱামৰীয়া বিদ্ৰোহ হৈছিলে মোৱামৰীয়া মোৱামৰীয়া বৈষ্ণৱবিলাকৰ মাজত আৰু হ'ল আহোমৰ মাজত কাৰণ আহোম আহোমৰ ৰজা ৰজাতকৈও মানে সকলো ৰজাতকৈও মানে শক্তিশালী হৈ উঠিছিলে মোৱামৰীয়াবিলাক মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰ তেওঁলোকে মানে তেওঁলোকৰ মানে বহুত বেছি কি হৈ উঠিছিলে সেইকাৰণে তেওঁলোকক তেওঁলোকৰ মানে সেই শক্তিশালী হৈ উঠাৰ কাৰণে তেওঁলোকৰ ছাপৰ্টাৰছ বহুত আছিলে সেইকাৰণে তেওঁলোকক দমন কৰাৰ কাৰণে মোৱামৰীয়া বিদ্ৰোহ সৰ মোৱামৰীয়া বিদ্ৰোহৰো উদ্ভাৱন হৈছিলে সেই সময়ত এনেকুৱা বহুতো আছে